অসমীয়া ভাষাটো শিক্ষাৰ হিচাপতো খুব ভাল খুব ধুনীয়াকৈ মানে চবে ক'ব পাৰে আৰু আপোনাৰ ইফালে মিডিয়াৰ হিচাপত কিছুমানে ধৰক কৈ যোৱাৰ কৈ গৈ থাকে তাৰ ভিতৰত দুই এটা শব্দ মিছ কৰে আৰু মিছ হওতে তেখেতে বা যিকোনো এজন মানুহে মিছ হোৱাবিলাকো ৰিপিড কৰি আকৌ শুদ্ধকৈ মানে কৈ আগুৱাই লৈ গুচি যায়